হয় দাদা আপোনালোকৰ দোকানখন খোলা থাকিবনে বাৰু অঁ আজি নালাগিছিলে বাৰু এনেই এসপ্তাহমানৰ পিছত আমাৰ ঘৰত পূজা এখন আছিলে পূজাখনৰ কাৰণে মানে আপোনালোকৰ দোকানৰ পৰা ফল মূল ল'ম বুলি ভাবিছিলোঁ অলপ এতিয়া কেনেকুৱা ধৰণৰ হয় কেনেকুৱা ধৰণৰ ফল মূল পোৱা যাব বাৰু পোৱা যাব ন হয় হয় হয় তেনেকে আপোনাৰ পাঁচ কেজি বা তিনি চাৰি কেজিকে আপুনি থৈ দিব পাৰিলে ভাল আছিলে পাৰিবনে অঁ তেনেকে এনেই দামবিলাক জনাব পাৰিব নেকি

অঁ এনেই সৰহকে ল'মে বাৰু পূজা যিহেতু মানে আপুনি যদি থয় ভাল ভাল ভাল চাই চাই অলপ থৈ দিব মোৰ কাৰণে হয় হয় ঠিক আছে বাৰু এইটো বহুত ভাল লাগিলে বাৰু জানি আপুনি তেন্তে কাম এটা কৰিব গোটেইখিনিৰে তিনি কেজি তিনি কেজিকে থৈ দিব তিনি কেজি মানে আপেল থাকিব আৰু কুঁহিয়াৰ নালাগে বাৰু সেইটো হেৰি বামুণে নালাগে বুলি কৈছে তে আপুনি আপেল কল আম লিচু আছে চাগে নে নাই আছে লিচু আৰু হেৰি থৈ দিব তিয়হ মোক লাগিব অহা দেওবাৰ মানে

ঠিক আছে বাৰু মোৰ ফালৰ পৰা কনফাৰ্মে মই বেলেগক আৰু নজনাও আৰু আপোনাৰ তাতে কৈ থ'লো